ছাৰ এইটো ডক্তৰ মকবুলে কৈ আছে নেকি মই কানে মানে যোৱাকালি মই চুগাৰ আৰু বি পি টেষ্ট কৰিছিলোঁ মই মানে ৰিপৰ্টখন ভালকৈ বুজি পোৱা নাই আপুনি অলপ বুজাই দিব পাৰিব নেকি মোৰ কি হৈছে বা কি কৰিব লাগিব

নামটো ৰাহুল মণ্ডল

ঠিক আছে ছাৰ ঠিক আছে ছাৰ বুজি পাইছোঁ দিয়ক ছাৰ